হেল্ল' অঁ ভাইটী মোক দুই বজাৰ ভিতৰত চিকেন কাৰী এটা লাগিছিলে অঁ মোক নকাৰিত দিবাহি দেই মই এতিয়া কদমত নাই নকাৰি দুই নং ৱাৰ্ডত দিবাহি ইয়াত আহি মোলৈ ফোন কৰি দিবাহি মই ওলাই যাম ৰাস্তালৈ হ'ব দিয়া